প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে মোৰ জীৱন অকল্পনীয়ভাৱে সলনি কৰিছে কাৰণ মোৰ হাতত যিটো স্মাৰ্ট ফোন আছে বা স্মাৰ্ট ফোনত যিটো ইন্টাৰনেট কানেকচন আছে হে তাৰ যোগেদি মই বহুত কাম ঘৰত বহি বহিয়ে কৰিব পাৰোঁ যেনেকৈ মই ঘৰত বহি বহি মোৰ বাছৰ টিকেট বুক কৰিব পাৰোঁ মোৰ ৰেলৰ টিকেট বুক কৰিব পাৰোঁ মোৰ এৰ'প্লেনৰ টিকেট বুক কৰিব পাৰোঁ ঠিক আছে আৰু মই যদি ক'ৰবাত ফুৰিব যাওঁ তেন্তে তাত হোটেল বুক কৰিব পাৰোঁ বা মোৰ যিখিনি বেংকৰ কাম আছে বেংকৰ সকলোখিনি কাম প্ৰায় আজিকালি ইন্টাৰনেটৰ যোগেদিয়ে হৈ যায় মোৰ কতো বেংকত যেন মই যাবলগীয়াই নহয় মই এতিয়া একাউন্ট খুলিবলৈও বেংকত যাব লগীয়া নহয় আৰু মই বজাৰ কৰিব পাৰোঁ আজিকালি যিখিনি অনলাইন শ্ৱপিং আছে মই ঘৰত বহি বহিয়ে বজাৰ কৰিব পাৰোঁ ইন্টাৰনেটৰ যোগেদি মই ঘৰত বহি বহি কিবা এটা অৰ্ডাৰ দিলোঁ বজাৰ আৰু সেই বজাৰখিনি ঘৰত আহি দি থৈ যাব তো মোৰ কষ্টই নহয় আৰু মই খানাও বনাব নালাগে ৰান্ধিবও নালাগে কাৰণ মই ঘৰত বহি বহিয়ে কিবা খোৱা বস্তু অৰ্ডাৰ দিলোঁ তেওঁলোকে নিজে বনাই পেলাই মোক দি থৈ যাব আৰু মই ঘৰত বহি বহিয়ে খাম হয়নে আৰু এতিয়া স্মাৰ্ট ফোন হোৱাৰ লগে লগে মই গোটেই দেশ দুনীয়াৰ খবৰ খিনি ঘৰত বহি বহিয়ে পাওঁ মই স্মাৰ্ট ফোনতেই পাওঁ এতিয়া দেশ দুনীয়াৰ খবৰ বাতৰি যিমান যি আছে মই টিভিও চাবলগীয়া নহয় সকলো বস্তু মই ঘৰত বহি বহিয়ে পাওঁ আৰু মই নিজৰ বন্ধু বান্ধৱৰ লগত কেতিয়াবা কথা পাতিব লাগে মোৰ ফোন নহ'লেওঁ হৈ যায় মানে ফোন দৰকাৰী নহয় যে মই ফোন কৰিয়ে কথা পাতিম মই ফেচবুক ইনষ্টাগ্ৰাম এইবোৰ যিখিনি ছ'চিয়েল মিডিয়া চাইট আছে তাৰ যোগেদি মই মোৰ বন্ধু বান্ধৱ মোৰ আপোনজনৰ লগত কথা পাতিব পাৰোঁ তেওঁলোকক ফোন নকৰাকৈ বা মই তেওঁলোকক লগ নোপোৱাকৈ মই ভিডিঅ' কলিঙৰ সহায়েৰে তেওঁলোকক মই দেখিব পাৰোঁ চাব পাৰোঁ আৰু বহুত বস্তু সহজ কৰি দিছে প্ৰযুক্তিবিদ্যাই আমাৰ জীৱনটোৰ আজিকালি মানুহৰ কোনো মানুহে কাম কৰাটো প্ৰায় দৰকাৰ নোহোৱা হৈ গৈছে চব সকলো প্ৰযুক্তিবিদ্যাই নিজে নিজে কাম কৰে বেংকৰ কাম হওঁক বা যিখিনি বুকিঙৰ কাম হওঁক যিখিনি প্ৰফেচ'নেল কাম সেইখিনি প্ৰযুক্তিবিদ্যাৰ সহায়তে সকলো নিজে নিজে কৰি ল'ব পাৰি ধেৰ সহায় কৰিছে এই প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে আমাৰ সকলোৰে জীৱনত বহুত এটা প্ৰভাৱ পেলাইছে বহুতৰ বহুত উন্নতিও হৈছে আমাৰ প্ৰযুক্তিবিদ্যাৰ সহায়ত আমাৰ সময় বহুত বাচিছে